মই ভালপোৱা আটাতকৈ প্ৰিয় ঠাইখনৰ নাম অৰুণাচল বুলিয়েই ক'ব পাৰি কিন্তু অৰুণাচল যেতিয়া আমি গৈছিলোঁ হেৰি এই বগীবিলখন অপেনিং কৰা দিনা সেইদিনা যিদিনা অ'পেনিং কৰিছে সেইদিনাই গৈছোঁ অৰুণাচল হৈ তাৰপিছত অৰুণাচল গৈছোঁ তাত আমি এখন দিবাংভেলীত মানে তলত মানে এখন নদী আছে সেই নদীখনতে মানে মানে ধুনীয়া ধুনীয়া পাথৰ আছে সেই পাথৰবিলাকৰ তলতে আমি পিকনিক খাইছোঁ তাৰপিছত দীমাংভেলীৰপৰা আমি এনেকৈ গৈ মেলি পিকনিক চিকনিক খাই মানে আমি খুব মানে সন্ধিয়া মানে ঘূৰিছোঁ আৰু ঘূৰি মেলি তাতে ডিমাংভেলীৰ ওপৰতে মানে আমি তাতে আকৌ মানে অলপ মানে তাতে ফূৰ্তি চূৰ্তি কৰিলোঁ আৰু কৰি মালি কিন্তু কিমান ইয়াৰ আমাৰ ইয়াৰপৰা খুব মানে তিনিশ কিলোমিটাৰমান হ'ব হেৰি অৰুণাচল অৰুণাচললৈ তাৰপিছত তাত চাই মেলি আহি আকৌ আমি হেৰি এখন জামপানী বুলি জেগা আছে সেই জামপানীখনত মানে বিভিন্ন ধৰণৰ মানে হেৰি মানে হেৰি কৰে মানে খেতি খেতিয়ে আৰু গোম ধান তাৰপিছত আৰু মানে মানে ফলমূল তাত বিৰাট ভাল লাগে তাৰমানে গৈ তাৰপিছত সেই তাত মানে কৰি মেলি আমি তাত ভাত শাক চবজি চাক চব্জি লৈ মেলি আহি আকৌ মানে একদম হেৰি পালোঁগৈ হেৰি পাইছোঁ এইটো কি আছিলে নামটো পাহৰি থাকিলোঁ তাত মানে কমলা জেগা কমলা আমি ভাবোঁ কমলাবোৰতো ইয়াত কিনিবলৈ পায় তাততো একদম গোটেই ঘৰে ঘৰে মানে চব কমলা আমি আমি হাতেই ছিঙিছোঁ কমলাবিলাক আৰু কমলাবিলাক হাতেই ছিঙি ছিঙি আনি আনি খাইছোঁ তাৰপিছত আকৌ ঘৰলৈ আনিছোঁ এনেকৈ বাস্কেটত ভৰাই ভৰাই আনিছোঁ তাৰপিছত আৰু তাত গৈ সঁচাকৈ ভাল লাগিলে মানে কেতিয়াবা যাব পাৰিলেতো ভালেই কথা আৰু ভাল লাগিলে গৈ মানে হেৰি অৰুণাচল গৈ